আমাৰ অসমত বহুবোৰ গাড়ী চলে সেই গাড়ীবিলাকৰ ভিতৰত বেছিকৈ চলা গাড়ী কেইখনমান হৈছে ইয়ামাহা আৰ ফিফটিন মাৰুতি সুযুকি ছুইফ্ট মাৰুতি চুযুকি এছ প্ৰেছো মাৰতী চুযুকি এল্ট' কেটেন মাৰুতি চুযুকি বলেৰো মাৰুতি সুযুকি ৱেগনাৰ আৰু পেচা ওৱান ছিক্সটি